হেল্ল' অঁ এই তোমাৰ দোকানত কি কি কাঠ আছে

আচ্ছা টক্টাও লাগব বাটামো লাগব কোনটোৰ কি দাম

ও ও অঁ অঁ আচ্ছা চেগুনৰ দাম কিমান আৰু এই হেৰি আৰু অঁ অঁ ঠিকেই আছে

তাত দাম কম ন বেছি আৰু বাটামত কৰি অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

ও ও আচ্ছা হেৰি এই বনচুমৰ টক্টাত কিমান পৰিব অঁ অঁ ও ও

অঁ অঁ

অঁ অঁ কাৰণ কিয় যিহেতু হেৰি টকাৰ অলপ প্ৰব্লেম আছে গতিকে এই বনচুমটোৱে হেৰিটো লগোৱা ভাল হ'ব নেকি কাৰণ বনচুমটোতো অলপ কম দামত পাম অঁ অঁ অঁ অঁ ঠিক আছে হ'ব দিয়া এই বুনচুমেই ল'ম হা অঁ অঁ হ'ব অঁ অঁ